এই কালি হে'ডফোন এটা কিনিলোঁ হে'ডফোনটো মোৰ আগৰ হে'ডফোনটো বেয়া হ'ল একদম এই তি দোকান কেইখনমান আছে যে এই কি মাৰ্কেট এইখন এই প্ৰকাশ মাৰ্কেটৰ ফালে দোকান কেইখনমান আছে নহয় সেইকেইখন আকৌ ভাল বুলি জানোঁ তাৰপৰাই এটা কিনিলোঁ হে'ডফোন দামো ল'লে বহুত ভবাতকৈ বেছিয়ে দাম ল'লে বাৰু কিন্তু ইমান বেয়া চাউণ্ডটো অঁ লগাই মানে হে'ডফোনটো শুনোঁতে মানে বহুত বেয়া যিটো আশা কৰি কিনিলোঁ সেই তেনেকুৱা একেবাৰে নহয় তাতে তাকে মানে সেই দোকানখনত ইমান বেয়া এনেকুৱা ধৰণৰ ইমান বেয়া ধৰণৰ হে'ডফোন পায় বুলি মানে তেনেকুৱা দিব বুলি ভবা নাছিলোঁ আকৌ কিন্তু বহুত বেয়া মানে হে'ডফোনটো চাউণ্ড আৰু মানে কাণত খুব লাগে ভালকৈ মানে গান শুনিলেতো একেবাৰে নোৱাৰিয়ে মানে ইমান কাণত ধৰে মানে ইউজ কৰিব নোৱাৰি আৰু সেইটো হে'ডফোন এই তাকে বেয়া লাগিছে আৰু এতিয়া কি কৰোঁ